অঁ অঁহ অঁ বিহুলে বেছি দিন নাই এই মই কিছু ৰেডি কৰি আছো বনি চাউলটো মোৰ ৰেডি এই চুঙাপিঠাৰ অঁ এতিয়া কথা হ'ল বাঁহটোতো মই কাটিব নোৱাৰিম এতিয়া অঁ বাঁহটো মোক দি দিবি হাঁ এই আঠ ন টা মানৰ ভিতৰত বাহঁ সেই চুঙা হ'লি হৈ যাব আৰু কাৰণ পৰিয়ালো মোৰ বেছি নহয় বিহুত আকৌ গোটেইবিলাক আহিব সেই গতিকে আঠটা নটাৰ ভিতৰত চুঙা পিঠা লাগিল তাৰ পিছত পিঠা বুলি ক'লে অকল চুঙা পিঠা হ'লেইতো ন'হব বিহুত অঁ এতিয়া সেই হেৰি লাগিল আকৌ তিল তিল লাগিল তিলৰ পিঠা বনাম তিলৰ পিঠা তিলো নাই তিল কিনিব লাগিব এই তিল নাই নহয় বান্দৰত ক'ত বান্দৰৰ মুখত তিল নহয় এই নাৰিকল হ'ব নাৰিকলৰ ইমান চিন্তা নাই নাৰিকল হ'ব অঁ অঁ এই নাৰিকলৰ লাৰু কৰি দিম আৰু তিলৰ পিঠা বনি চাউলেদি তিলৰ পিঠা থাকিল চুঙা পিঠা থাকিলে তাৰ পিছতে তিলৰ লাৰু বনাম তিলৰ লাৰু গতিকে তিল অলপ সৰহকে আনিব লাগিব লাগব তাৰ পিছত তিল হ'ল তাৰ পিছতে পকা লাৰুটোৰ কথা এই এই পকা লাৰু পকা লাৰু এই পিঠাগুৰি লাগে পকালে অঁ পূৰা টাইটকে পূৰা বান্ধোন যাতে লৰি থকা দাঁত ভাগি যায় অঁ এই সেইটো কাৰণে অলপ বস্তু লাগিল পিঠাগুৰি লাগিল আকৌ জালুকৰ গুৰি এনেকুৱা ধৰণৰ বস্তু আৰু সেই আখেই বুলি কওঁ আমি আখেই যিটো বনি চাউলৰ আখেই বনি ধানৰ অঁ অঁ বনি ধানৰ পৰা তৈয়াৰ কৰা হয় অঁ অঁ অঁ মুৰি হ'লিও হৈ যায় এইবিলাক একেলগ কৰি কৰি একেলগ কৰি দিলি তাৰমানে সেই লাৰুটো খুউব টান হৈ যায় আঠাটো আঠাজাতীয় বস্তু গতিকে সেইটো টান হ'ব লাগে আৰু যিমান পাৰি সিমান টান টান হোৱাৰ প্ৰতিযোগীতা পকা লাৰু তাৰপৰা আৰু জিলাপীটো কৰিম বুলিয়ে ভাবিছিলোঁ ভাবিছিলোঁ ভাবিছো তাৰমানে বনি মাটিমাহৰ অঁ মাটিত মাটিৰ দালিটো চোকোৰা গুচাই লৈ সেইটো গুড়ি কৰি থৈ দিছোঁ সেই গুৰিটো জিলাপী আকাৰত বনাম আৰু এনে সচৰাচৰ জিলাপী যেনেকে

বাৰু অঁ বাৰু বঢ়িয়া বঢ়িয়া হ'ব